দুই লাখ পঞ্চাছ হাজাৰ পাঁচ হাজাৰ পাঁছশ ন লাখ পঞ্চাছ হাজাৰ সাত লাখ আশী হাজাৰ চাৰি লাখ বিশ হাজাৰ ছয় লাখ সত্তৰ হাজাৰ তিনি লাখ দহ হাজাৰ